ৰূপম কোঁৱৰ নেকি বাৰু মই ফোন কৰিছিলোঁ ডিব্ৰুগড়ৰৰ পৰা তাৰমানে হেৰি ফেব্ৰুৱাৰী চাৰি তাৰিখে এখন বিয়া আছে আমাৰ ঘৰতে এখন তোলনি বিয়া তাৰপিছত মই গম পালোঁ মানে আপোনাৰ নাম্বাৰটো মোৰ লগৰ এজনৰ পৰা পালোঁ আপুনি মানে আপোনালোকৰ ফটোগ্ৰাফাৰ ভাল ফটোগ্ৰাফী কৰে বুলি গম পালোঁ আৰু সেইটো কাৰণে ফোন কৰিলোঁ মানে বিয়াখন আপোনালোকে চলাই দিব লাগে ফটোগ্ৰাফী কামখিনি কৰি দিব লাগে ফেব্ৰুৱাৰী চাৰি তাৰিখ ফ্ৰী আছে ন হয় হেৰি কৰিব এতিয়া মানে প্ৰথম কথা সেইদিনাতোতো লাগিবই আৰু তাৰ আগদিনা মূৰত লাগিব লাগিব আগদিনা গধূলি যিখিনি মূৰত তেল দিয়া কামখিনি থাকিব মানুহখিনি আহিব সেই সময়খিনিৰ কাৰণেও লাগিব ভিডিঅ'গ্ৰাফীটো মানে এনেই ৰে'টটো কেনেকৈ হ'ব এতিয়া ভিডিঅ'গ্ৰাফী যদি কৰা হয় বা ফ অকল ফটোগ্ৰাফী হ'লে

থকাটো হৈ যাব আমাৰ ঘৰতে হ'ব সেইটো চিন্তা কৰিব নেলাগে লাগিব হয় নাই মানে অকল ফটোগ্ৰাফী দুইটা কৰি পেলাই হ'ব সেইটো অলপ কমাই ল'ব ফৰ্টি ফাইভমানৰ ভিতৰত কৰি দিব কৰি দিব ওচৰতে ওচৰতে আপুনি ডিব্ৰুগড়ৰে নহয় জানো অঁ অঁ অঁ সেইখিনি আপুনি ভালকৈ কৰি দিব তাৰপাছত আৰু খালী এলবামটো কৰি দিব লাগিব পিছত অঁ অঁ অঁ হ'ব আপোনালোকে সেই তিনি তাৰিখৰ দিনাই দুপৰীয়ালৈ আহি যাব আহি পেলাই থকা খোৱা এইখিনি চিন্তা কৰিব নেলাগে ইয়াতে কৰি মেলি পিছদিনা কৰিয়ে যাবগৈ ঠিক আছে হ'ব লগ পাম থেংক ইউ